মই মই এখন কেব বুক কৰিব বিচাৰো য'ত মই আৰু মোৰ বন্ধুবৰ্গৰ লগতে পৰিয়ালবৰ্গই এটি ৰোড ট্ৰিপৰ ওলাইছোঁ ৰোড ট্ৰিপ ওলাইছো মই গাড়ীখন নিজেই চলাবলৈ বিচাৰো প্ৰত্যেক কিলোমিটাৰ মূল্য কিমান হ'ব জনা প্ৰত্যেক কিলোমিটাৰ মূল্য প্ৰায় এক কিলোমিটাৰ দহকৈ ধৰিলে এক লিটাৰত দহ কিলোমিটাৰ ধৰিলে মানে এশ কিলোমিটাৰ গাড়ী চলালে আপোনাৰ দহ কিলোমিটাৰ তেল খৰচ হ'ব মই আপোনাৰ আগন্তুক দহ দিনৰ বাবে ভ্ৰমণ কৰিবলৈ যাম মই যোৱা মই ভ পৰিকল্পনা কৰি থকা স্থানডখৰ হৈছে শিৱসাগৰ নাজিৰা চৰাইদেউ আৰু ডিব্ৰুগড়ৰ হনুমান মন্দিৰ এই গোটেইকিটা মুঠতে দহ দিনৰ ভিতৰত হ'ব লাগে মানে তেলৰ খৰচ চৰচ মিলাই আপোনাৰ এজনৰ পোন্ধৰ বিশ হেজাৰ টকা এটা খৰচ হ'ব আৰু মিনিমাম মিনিমাম গাড়ীখন মই নিজে চলাম কেবখনৰ অৰ্ডাৰ ঠিকে আছে